নিগেটিভ এক্সপিৰিয়েঞ্চ বুলি ক'বলৈ গ'লে বেগটোৰ চেইনডাল এবাৰ চিগি গৈছিল যিটো মই মুচিৰ ওচৰত গৈ পেলাই পুনৰ থিক কৰাই লৈছোঁ